গানৰ ক্ষেত্ৰত মোৰ সৰুৰে পৰা মানৱতাবাদী ভাৱধাৰাটো জাগি থাকে গতিকে মানৱতাবাদৰ সুৰত থকা গান আৰু জাতীয় চেতনাযুক্ত গানবোৰ মোৰ তেতিয়াৰ পৰাই ভাল লাগি আছে আজিকালিও ভাল লাগে

পুলক বেনাৰ্জী লক্ষ্যহীৰা দাস পংকজ দত্ত আৰু লগতে জ্যোতি সংগীতবোৰ আৰু বিষ্ণু ৰাভা সংগীতবোৰ এই শ্ৰেণীৰ ভিতৰতে পৰে গতিকে এই শিল্পীসকলৰ গানবোৰ আমি ৰেডিঅ'তেই শুনিছিলোঁ আৰু সেই হিচাপে অনুকৰণ কৰি মানে প্ৰেক্টিছ কৰিছিলোঁ আৰু সৰু মানে স্কুলীয়া পৰ্যায়ৰ প্ৰতিযোগিতাবোৰত আৰু গাঁৱৰ প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰি এই গানৰ ধাৰাটো বজাই ৰাখিছিলোঁ আৰু ঘৰুৱা সামাজিক পৰিৱেশতো আমাৰ প্ৰতিযোগিতাবোৰ তেনেকে হৈছিলে গাঁৱৰ অনুষ্ঠানবোৰো চলি আছিলে গতিকে এইবোৰৰ লগত জড়িত হৈ এনেকে সংগীতৰ লগত জড়িত হৈ আছোঁ তেতিয়াৰে পৰা কিন্তু মই আনুষ্ঠানিক সংগীত শিকা নাই মানে ক্লাছিকেল বেচত মই একো শিকা নাই মই বৰগীতো গাইছিলোঁ বৰগীতৰ কথাটো মোৰ এনেকুৱা আছিলে এটা নিয়মত পৰিণত হৈছিল যে আমি সদায় সন্ধিয়া প্ৰাৰ্থনা কৰিছিলোঁ আৰু প্ৰাৰ্থনাৰ সময়ত প্ৰতিদিনে মই এটা এটা বৰগীত গাইছিলোঁ ইয়াত কিছু কম ভালকৈ নাজানিলেও মোৰ ভাইটিয়ে খোল বজাইছিল সেই পৰিৱেশটোৱে আমাৰ সৰুৰে পৰা আছিল গতিকে প্ৰতিদিনৰ প্ৰাৰ্থনাৰ সময়ত শেষৰ ফালে এটা এটা বৰগীত গাইছিলোঁ মই অকণমান শিকাৰ সুবিধা পাইছিলোঁ আৰু ৰেডিঅ'ত শুনিয়েই গাইছিলোঁ বেছি কোনো ধৰণৰ প্ৰশিক্ষণ নাছিলে বৰগীত গোৱাৰো তেনেকুৱাকৈয়ে সংগীতৰ লগত জড়িত হৈছিলোঁ মূলতঃ গানৰ সুৰবোৰ শিকিবৰ কাৰণে আমি ৰেডিঅ'ৰ পৰাই এইবোৰ শিকিব পাইছিলোঁ লগতে আমাৰ গাঁৱৰ যিসকল দাদা বাইদেউ গানৰ ক্ষেত্ৰত আগবঢ়া আছিল মনোযোগী আছিল তেওঁলোকেও কিছু আমাক শিকাইছিল দেউতায়ো শিকাইছিল এনেকুৱাকৈ সংগীতৰ লগত কিছু পৰিমাণে আমি মই জড়িত আছোঁ আগৰে পৰাই